হেল্ল' দাদা কি খবৰ দাদা মোৰতো ঠিকেই আছে বাকী খেতিপথাৰ ট্ৰেক্টৰে হাল বাইছেনে হেৰি গৰু গৰুটো বিক্ৰী কৰিলে নেকি আপোনালোকৰো অভাৱ হ'লে আমাৰ কি আৰু খেতিপথাৰবোৰ আগৰ দৰে হয়নে

চব মেচিনেই আজিকালি অকল ধান খেতিয়ে কৰে নে বেলেগ খেতি কিবাকিবি কৰি আছে হয় পাচলি এসাঁজ খুৱাব নহ'লে মোৰো একেই খেতিপথাৰত ব্যস্ত ধান এইবেলি বৰ ভাল নহ'লে কুঁহিয়াৰ উৎপাদনটো কমিলে আগতকৈ বহুত কমি গ'ল কষ্টটো বহুত বেছি এই ঘেঁহু অলপ কৰিছিলোঁ ঘেঁহু ইমান বৰ ভাল নহ'লে সৰিয়হটো বাৰু ঠিকে আছে যোৱবাৰৰ তুলনাত এইবেলি দামো পাইছিলোঁ দামটো এইবেলি দিছে ধানো ৰুইপিলি উচিত দাম চৰকাৰে লগাই দিছে তাতো অলপ পাইছোঁ পাচলি মোটামুটি ঘৰত খাবপৰাকৈ কৰি আছোঁ আৰু মোৰ ব্যৱসায়ত বৰ্তমানটো আপোনাৰ সৰিয়হ আৰু মাটিমাহ সেইবিলাকে লগাই আছোঁ ঢেৰ লোকচান হয় বাৰু এতিয়া পাচলিতো নকৰিলেও উপায় নাই নকৰিলেও খাব কি কিমাননো আলু দালিকেই খাব আৰু

এতিয়া ধান খেতিটো আজৰি কৰি আকৌ সৰিয়হ সিঁচিলোঁ সৰিয়হ সিঁচি তাতো অলপ পালোঁ যোৱাবাৰটো ভালেই হ'ল যোৱাবাৰতকৈ এইবোৰ খেতিবোৰ অলপ কমিছে উৎপাদন কমিছে উৎপাদন কমিছে যদিও চৰকাৰে দামটো লগাই দিয়া কাৰণেহে অকণমান লাভ অকণমান হৈছে আৰু নাই এইবেলিতো এইবেলি পানীটো বহুত দৰকাৰ হৈছিলে মোক পানী একেবাৰে নহ'লেই তাতে বহুত দিগদাৰ হৈ গ'ল মাটি ফাটি গৈছে যোৱাবাৰতো তেনেকৈয়ে গ'ল লাষ্টত মই মেচিন লগাই পানী সিঁচিবলগীয়া হৈছে মুঠাই পইচা কেইটামান পাওঁ আৰু সেইটোৱে কামত খাটে ডঙৰ বেপাৰী বুলিবলৈ কি আৰু সিহঁতেও একেই হ'ল আজিকালি চয়তান হ'ল চব এইবেলি মই আকৌ বেলেগ এটা চিষ্টেম কৰিছোঁ খেতিৰ কাৰণে মই এইবেলি তোৰ অ'ফ ছিজনত বস্তুখিনি লগাম বুলি ভাবিছোঁ উপায় নাই তেতিয়াইতো অধিক মুনাফা কৰিব পাৰিম ন তুলু পাম্প বহোৱা নাই বৰ্তমানলৈকে বহাম বুলি ভাবিছোঁ তেতিয়াহে কামখিনি কৰিব পাৰিম বহুত পইচা যায় উপায় নাই নহয় এতিয়া খেতি নকৰিলে খাবি কি উপায় নাই আৰু কিবা এটাটো নহয় কিবা এটা কৰিবই লাগিব কি কৰিবি আৰু উপায় নাই তেনেকৈয়ে আৰু লাহে লাহে কৰি থাকিব লাগিব মোৰ গৰু আছে মই ইমান কেতিয়াবা দিগদাৰ হ'লে ট্ৰেক্টৰ লগাও নহ'লেতো গৰুৱে মই কৰি থাকোঁ লাহে লাহে কৰি থাকোঁ আগৰ লেখীয়া এতিয়া কৰিব নোৱাৰা হ'লোঁ মাছৰটো কি কবি মাছটো বহুত মৰি গ'ল সেইকাৰণে ফিছাৰীত ফিছাৰীত মই ইমান গুৰুত্ব নিদিয়া হ'লোঁ আজিকালি বহুত গৰম গৰমত গৰমতো বহুত মৰিছে যোৱাবাৰ গাহৰি মোটামুটি পঁচিছ ত্ৰিছটামান আছে নাই আগৰগতে নাই এই বহুত বেমাৰ হয় সিহঁতৰ কষ্টও বহুত পোন্ধৰটা বিছটা মানুহ ৰাখিছোঁ সিহঁতকো চলিবলৈ দিগদাৰ যে বহুত লোকচান হয় ব্ৰইলাৰ ফাৰ্ম খুলিম বুলি ভাবিলোঁ সেইটোও আকৌ বহুত বেমাৰ হয় মানুহে ঢেৰ কয় জীৱ লগা বস্তু নকৰিবি উপায় নাই নকৰিলে খাবি কি দহ পোন্ধৰ লাখ ওলালে কি হয় লাভালাভ ভাবিলোঁ কিন্তু এবাৰ মূৰত লাভ পালে যোৱাবাৰ আকৌ ঘাটি হয় সেইকাৰণে খেতিতে ধৰিছোঁ আৰু খেতিটো ইমান হেৰি নাই হাল বোৱাটোৱে ভাল নিজৰ গৰুও আছে ফাৰ্মকে মোটামুট এৰি দিছোঁ মানুহ পোন্ধৰটা বিছটা মানুহ চলাই থাকিব নোৱাৰোঁ নহয় যে ক'ৰপৰা মানুহকেইটাক সময়মতে দৰমহা দিবই লাগিব নিদিলে সিহঁতৰ ঘৰখন কেনেকৈ চলিব দিবই লাগিব নিজৰ নাখাই হ'লেও দিব লাগিব উপায় নাই আৰু তোক মই ফোন কৰিছিলোঁ ককাই এই দাদা এটা হেৰিয় কাৰণে এই মোক স্প্ৰে মেচিন এটা লাগিছিলে আপোনাৰ স্প্ৰে মেচিনটো আপোনাৰ কেইবাটাও আছে আপুনি এইটো কথা বহুত বেয়া কথা কয় এবাৰ কয় দিম আপোনাৰতো ছয় সাতটা আছে আপুনি কেলে মিছা কথা কয় মোৰ এই মেচিনবিলাক মোৰ মেচিনবিলাক বেলেগে নি নি নি নি চব নাইকিয়া ভাঙি পেলাব কিবা কৰিব পাৰিলে আপুনি দুটামান দিবচোন মোৰ মানুহো ঢেৰ এতিয়া আপুনি কৰিব কি মোক খেতিও আকৌ এতিয়া আকৌ ডাবল কৰিম বুলি ভাবিছোঁ এটা কাম কৰিম মই আপোনাৰ ঘৰত কাইলৈ ৰাতিপুৱাই যাম মই নিজে গৈ লৈ আহিম আপুনি খালি থৈ আপুনি আপুনি তিনিওটাই থৈ আপুনি তিনিওটাই থৈ দিব মই নিজে লৈ আহিম কাইলৈ ৰাতিপুৱা মই যাম চাৰিটা চাৰে চাৰিটামানত মইতো সোনকালে উঠোঁ আপুনি জানেই ঠিক আছে হ'ব মই কাইলৈ ৰাতিপুৱা গাড়ী লৈ গৈ আছোঁ ঠিক আছে